হেল্ল' এই আমি মন্দিৰ যাব খুজিছিলোঁ যাবি নেকি খতৰা মন্দিৰত হেল্ল' এই মানে কি দুদিনমান দেৰিকৈ যাওঁ আৰু সেনকৈ ধৰ আৰু কোনোবা লগ আছে যদি বিচাৰ মোৰো কেটামান সেন্ধেও যাব খুজি আছে যদি যা সেনকৈ একেলগে যাব পাৰিলোঁ হয় গোটেকেইটাই হেল্ল' যদি অ' পাছত গাড়ী এখন ঠিক কৰিলে ধৰ কিমানমান পৰে গাড়ীখনত অ' গাড়ীখনক বাৰু মই সুধছিলোঁ সুধ অ' পাঁচশ টকা লাগিব বুলি কৈছে আৰু যদি যাওঁ তে গোটেই কেইটা লগ লাগি গ'লে কম পইচাতে হ'ল হয় আৰু কি কি কি কি নিবি বাৰু তাতে বুট মগু কথা আছে নহয় কি কি নিয়া যায় তাত হেল্ল' কি কি নিয়া যায় বোলো বুট মুগ কি কি নিয়া যাব অ' অ' ধৰ অলপ বেছি বেছিকৈ লৈ গ'লে ভাল আৰু খানা খোৱাকৈ যাবিনে নে এনে ধৰ হোটেলত খোৱাকৈ হোটেলত খোৱাকৈ যাবি আৰু অ' খানা খোৱাকৈ গ'লে ভাল লাগিল হয় খানা খোৱাকৈ গ'লে ভাল লাগিল হয় বাৰু অলপ বেছিকৈ তুলিলে হ'ল আৰু পইচাটো অলপ বেছিকৈ তুলি কিনে সেনকৈ ধৰ হেৰি কৰিব পৰা গ'ল হয় খানা খাব পৰা গ'ল হয় অ' সেইটো বাৰু ঠিক আছে আলোচনা কৰি ল'ম দে মই ফোন কৰিম দেৰিকৈ মই কালি হ'লেও ফোন কৰিম মই কালি হ'লেও ফোন কৰিম দে বাৰু অ' দে ঠিক আছে দে